হেৰা মই উবেৰ এখন বুক কৰিম বুলি ভাবিছোঁ এজেগালৈ যাবলৈ ছীটবিলাক কেনেকুৱা বাৰু গৈ আৰাম পামনে কিবা অসুবিধা আছে নেকি